লখিমপুৰ জিলাখনত পাৰ্থক্যৰ সৃষ্টি কৰা কিছুমান স্থানীয় সংস্থা হৈছে আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ইত্যাদি তেওঁলোকে সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীক গুৰুত্ব প্ৰদান কৰে ছাত্ৰ ছাত্ৰীৰ সমস্যাত তেওঁলোকে মাত মাতে আৰু ছাত্ৰ ছাত্ৰীৰ যিসমূহ নীতি আদৰ্শ আছে সেই নীতি আদৰ্শক তেওঁলোকে এক উপযুক্ত প্লেটফৰ্ম দিয়ে যাৰ যোগেদি এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজৰ সমস্যাৰ কথা উত্থাপন কৰি তেওঁলোকে ভুগি থকা সমস্যাবোৰ একেলগে এখন মঞ্চত জড়িত হৈ সেই সমস্যাৰ বিষয়ে মাত মাতিব পাৰে গণতান্ত্ৰিক প্ৰতিবাদ কৰিব পাৰে লগতে তেওঁলোকে সামাজিকভাৱে দায়ৱদ্ধ হ'ব পাৰে সমাজখনৰ প্ৰতি দায়ৱদ্ধ হৈ সমাজখনক আগুৱাই নিয়াৰ যি অংগীকাৰ সেই অংগীকাৰৰ সৈতে জড়িত হ'ব পাৰে আৰু তেওঁলোকে সমাজত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত যদি আমি চাওঁ বিশেষকৈ এই স্থানীয় সংস্থা বা সামূহিক সংগঠনবোৰে সামূহিকভাৱে সমস্যাবোৰৰ সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে সামূহিক যিবোৰ সমস্য়াই জনসাধাৰণৰ ওপৰত বেয়া প্ৰভাৱ পেলায় সেই প্ৰভাৱবোৰ তেওঁলোকে কি দৰে দূৰ কৰিব পাৰি সেই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আৰু এই ক্ষেত্ৰত যদি চোৱা যায় লখিমপুৰ জিলাৰ পাৰ্থক্যৰ সৃষ্টি কৰা এই স্থানীয় সংস্থা বা সামূহিক সংগঠনবোৰে লখিমপুৰৰ যিবোৰ স্থানীয় সমস্যা আছে সেই সমস্যাবোৰৰ মাত মাতি সেই সমস্যাসমূহ সমাধান কৰি জনসাধাৰণক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে হয় মোৰ ওচৰত বৃদ্ধাশ্ৰম আৰু শিশু গৃহ অনাথ আশ্ৰম আছে আৰু তেনে এখন হৈছে বোৱালগুৰি অনাথ আশ্ৰম আৰু এখন হৈছে অঁ সেউজ বৃদ্ধাশ্ৰম হয় গৃহহীন পৰিয়ালৰ সংখ্যা বৃদ্ধি হোৱা মই দেখিছোঁ কিয়নো যেতিয়াই মই বোৱালগুৰি অনাথ আশ্ৰমখনলৈ যাওঁ তেতিয়াই মই দেখা পাওঁ যে এনে ধৰণৰ কিছুমান শিশু সেই অনাথ আশ্ৰমখনলৈ আহে য'ত তেওঁলোকে জীৱনটো উপভোগেই কৰিবলৈ নেপায় তেওঁলোকৰ তাত এখন ঘৰ পায় য'ত তেওঁলোকে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিকাশ কৰে খেলা ধূলা কৰে একেলগে কিন্তু যদি এই কথা চোৱা যায় তেনে দেখা পাম যে বৰ্তমান সময়ত কিন্তু বৃদ্ধাশ্ৰমত মই যিমান দূৰ দেখিছোঁ বৃদ্ধাশ্ৰমত কিন্তু গৃহহীন মানুহৰ সংখ্যা বাঢ়িছে অৰ্থাৎ বৃদ্ধ মানুহে বৃদ্ধাশ্ৰমবোৰ ভৰি পৰিছে